অঁ পাৰ্চেল দিয়া দাদাজন হয়নে এই মই আপোনাক থেংক ইউ ক'বলৈ ফোন কৰিছিলোঁ অঁ আপুনি ইমান ইমান মানে গৰম বতৰৰ মাজতো ইমান গৰমত ইমান দূৰ ভিতৰৰ অঞ্চলত সোমাই আহিও আপুনি পাৰ্চেলটো যে দি গ'ল তাৰ বাবে আপোনাক অশেষ ধন্যবাদ জনাইছোঁ দেই দাদা অঁ অঁ হ'লেও হ'লেও হ'লেও ধন্যবাদ জনোৱাটো মোৰ কৰ্তব্য় বুলি ভাবোঁ যিহেতু আপুনি ইমান কামৰ মাজতো আপুনি ইমান আপুনি ইমান নিজৰ কামটো মানে ইমান নিষ্ঠাৰে কৰি গৈছে নহ্ আৰু ইমান নিজৰ কষ্টৰ বলত আপুনি ইমান ধুনীয়াকৈ মানে নিজৰ কৰ্ম কৰি গৈছে সেইটো কাৰণে আপোনাক ধন্যবাদ দিবলেই ফোন কৰিছিলোঁ আপুনি ইমান গৰমৰ মাজতো ইমান ইমান দূৰলৈ আহি ইমান ভিতৰুৱা অঞ্চল হ'লেও আপুনি ফোন কৰি কৰি আহি আহিলে পাৰ্চেলটো দিবলৈ বা আৰু বেয়া নাপাব দেই মই ফোনটো মানে ৰিচিভ কৰিব পৰা নাছিলোঁ পতককৈ আপুনি যে প্ৰথমতে ফোন কৰিছিলে সেইকাৰণে মই অলপ ব্যস্ত আছিলোঁ মানে

অঁ অঁ সেই তাৰপাছতো আপুনি অঁ অঁ অঁ তাৰপাছতো আপুনি ইমান ধুনীয়াকৈ ইমান ভিতৰলৈকে ঘৰলৈকে আহি সেই পাৰ্চেলটো দি যোৱাৰ কাৰণে আপোনাক ধন্যবাদ জনাবলৈকে কৰিলোঁ তে কি আৰু কেতিয়াবা আৰু কেতিয়াবা আহিলেও আপুনি চিনি পালেই চাগে নহয় অঁ অঁ তেতিয়া সুবিধা হ'ব মোৰো মোৰো সুবিধা হ'ব আপোনাৰো সুবিধা হ'ব অঁ যিহেতু মই অৰ্ডাৰ দিয়ে থাকোঁ এইবিলাক অনলাইনত অৰ্ডাৰ কৰিয়ে থাকোঁ

অঁ অঁ অঁ

অঁ অঁ ঠিক আছে বাৰু ধন্যবাদ